হেল্ল' দাস এজেঞ্চি হয়নে অঁ মই এটা কথাৰ বাবেহে ফোন কৰিলোঁ কি কথা কওকচোন মই কালি আপোনালোকৰ পৰা এটা নতুন গেছ কানেকশ্যন লৈছিলোঁ দুজন আপোনালোকৰ মেকানিক আহি বস্তুবোৰ লগাই থৈ গ'ল আচ্ছা ছাৰ্ভিচবোৰ বৰ ভাল পালোঁ দেই আপোনালোকৰ ধন্যবাদ আগলৈও কিবা সহায়ৰ প্ৰয়োজন হ'লে বিনাদ্বিধাৰে কল কৰিব দেই ঠিক আছে